মই মোৰ ব্যৱসায়ত মোৰ আৰু মোৰ স্বামী দুইজনে লগ লাগি আমি যত্ন লওঁ সময়ত আমি সিহঁতক খাদ্য যোগান ধৰোঁ ৰাতিপুৱা ৰাতিপুৱা আমি সিহঁতক খাদ্য দিওঁ আমাৰ গঁৰাল আমাৰ গঁৰালখনত কমে এশজনীমান অধিক হাঁহ কুকুৰা আছে সিহঁতক আমি ৰাতিপুৱাই খাদ্য যোগান ধৰোঁ আৰু আৰু দুপৰীয়া ভাগত সিঁহতক খাদ্য দিওঁ আৰু সন্ধিয়া হোৱাৰ আগে আগে আমি সিহঁতক খাদ্য দিওঁ সিহঁতক আমি সদায় চাফ চিকুণ কৰি ৰাখোঁ আমি চাফা কৰাৰ সময়ত সিহঁতক ঔষধ আদি ব্যৱহাৰ কাৰোঁ কৰোঁ কাৰণ যাতে সিহঁতৰ গাত কোনো পোক হ'ব নোৱাৰে কাৰণ সেই পোকবোৰৰপৰাই আমাৰ বহুত ক্ষতি হ'ব পাৰে কাৰণ সেইকাৰণে আমি সিহঁতক চাফ চিকুণ কৰি যত্ন কৰি ৰাখোঁ সিহঁতৰপৰা কোনো যাতে বেমাৰ আজাৰ হ'ব নোৱাৰে আৰু সিহঁতৰ সিহঁতৰপৰা যাতে আমি কোনো সিহঁতৰপৰা আমি আমি কোনো কোনো কোনো বেমাৰ আজাৰত যাতে হ'ব হ'ব নোৱাৰে তাৰ বাবে আমি সিহঁতক যত্ন লওঁ সিহঁতক সিহঁতক আমি খাদ্য খোৱাৰ সময়ত বহুত যতনভাৱে খাদ্যবিলাক যোগান ধৰোঁ এই ব্যৱসায়খনৰপৰা আমি বহুত লাভৱান হৈছোঁ আৰু এই ব্যৱসায়খন কৰি আমি আমাৰ জীৱন নিৰ্বাহ কৰি আছো আমি এই ব্যৱসায়খনৰপৰা ব্যৱসায়খনত আমি কণী কণী বিক্ৰী কৰিলেও আৰু পোৱালিবিলাক জগাওঁ পোৱালিবিলাকৰ সৰু সৰু হোৱাৰ পিছত সিহঁতক বিক্ৰী কৰি দিয়াৰ সিহঁতৰপৰা আমি উপাৰ্জনৰ পথ হিচাপে বাচি লৈছোঁ

ইহঁতক যাতে কোনো ধৰণৰপৰা ইহঁতৰপৰা যাতে কোনো ধৰণৰ বেমাৰ বিয়পাব নোৱাৰে তাৰ বাবে আমি পৰিৱেশটো সদায় চাফ চিকুণতাৰে ৰাখোঁ সিহঁতক আমি কোনো ধৰণৰ লেতেৰা হ'ব নিদিওঁ কাৰণ সময়মতে আমি সিহঁতক চাফ চিকুণ কৰি ৰাখোঁ সিহঁতৰ যতনৰ যতনবিলাক আমাৰ মানুহজন আৰু মই দুয়োজনে লগ লাগি সময়মতে সিহঁতক খাদ্য যোগান ধৰোঁ সময়মতে সিহঁতক চাফ চিকুণ কৰোঁ আৰু সময়মতে আমি সিহঁতক বিক্ৰী কৰি দিওঁ সিহঁতৰ সিহঁতৰপৰা পৰায়ে আমি আমাৰ পৰিয়ালটো বহুত সকাহ হৈছে কাৰণ সিহঁতৰপৰা আমি বহুত লাভৱান হৈছোঁ